ভাৰতীয় শিক্ষা ব্যৱস্থাটোৰ বিষয়ে ক'বলৈ হ'লে ভাৰতত পৰম্পৰাগতভাৱে পূৰ্বৰে পৰা যিদৰে চলি আহিছে সেইদৰে দেখিবলৈ পোৱা গৈছে এতিয়া বিজ্ঞানৰ যুগত আমাৰ সমাজখন যিহেতু আগবাঢ়ি গৈছে সেই ক্ষেত্ৰত কোনো কিছুমান প্ৰত্যাহ্বানৰ ল'ৰা ছোৱালীবিলাকে সন্মুখীন হোৱা দেখা গৈছে কাৰণ যিহেতু এতিয়া আমাৰ ইয়াত দেখিবলৈ পোৱা যায় নিবনুৱা ল'ৰা ছোৱালীৰ সংখ্যা বেছি হৈছে ইয়াৰ কাৰণটো যদি আমি চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ মূলতে ভাৰতীয় শিক্ষা ব্যৱস্থাটোৰ বাবেই হৈছে শিক্ষা ব্যৱস্থাটোত কিছুমান কাৰিকৰী দিশ থকাটো দৰকাৰ যেতিয়া এজন ল'ৰা বা ছোৱালীয়ে পঢ়ি যাব তেতিয়া তেওঁলোকৰ কোনো মানে তেওঁলোকে এইবিলাক কথা ইমান নাজানে যিবিলাক মানে সিহঁতৰ শিক্ষাৰ ক্ষেত্ৰত জ্ঞান থাকিব লাগে মানে যিটো পঢ়িলে যিটো হ'বগৈ ভৱিষ্যতে কিবা এটা হ'বগৈ সেইটো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেতিয়া গোটেই শিশু অৱস্থাৰ পৰা পঢ়ি পঢ়ি যাই থাকিব সকলোৰে সিমানখিনি জনা নাজানে সকলোৱে সিমানখিনি নাজানে সেই তেতিয়া যদিহে ভাৰতীয় আমাৰ ভাৰতৰ যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটোত যদি ন ন মানে বিষয় সোমোৱাই দিব তেতিয়া সেই শিক্ষা ব্যৱস্থাটোৰ মাধ্যমেৰে ল'ৰা ছোৱালী আগুৱাই যাব আৰু ভৱিষ্যতত চৰকাৰী চাকৰি নহ'লেও নিজে নিজৰ সংস্থাপনৰ বাবে বাট মোকলাব পাৰিব সেইক্ষেত্ৰত শিক্ষা ব্যৱস্থাটো আৰু অলপ উন্নত হ'ব লাগিব আৰু শিক্ষা ব্যৱস্থাটোক সাল সলনি কৰিব লাগিব প্ৰত্যেকজন ল'ৰা ছোৱালীৰে কেতিয়াও লক্ষ্য নাথাকে যে সিহঁতে শিক্ষকেই হ'ব বা যিটো আমাৰ শিক্ষা সেই শিক্ষা ব্যৱস্থাটোত আজি কোনোবাই মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তাৰপিছত কোনোবাই ডিগ্ৰী অৰ্থাৎ আমাৰ স্নাতক বা স্নাতকোত্তৰ কোনোবাই পাছ কৰিব সেইবিলাক বি এ এম এ কৰিব সেইবিলাক মানে ল'ৰা ছোৱালীয়ে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে গৈ শেষত এজন মহাবিদ্যালয়ৰ শিক্ষক বা বিদ্যালয়ৰ শিক্ষক হোৱাৰ বাবে যোগ্যতা সকলোৰে নহ'ব পাৰে সমানে সেইবিলাক ক্ষেত্ৰতো প্ৰত্যাহ্বান কিছুমান আহেই ল'ৰা ছোৱালীয়ে বহুত বাধা বিঘিনিৰ সন্মুখীন হয় সেইবাবে ভাৰতীয় শিক্ষা ব্যৱস্থাটোত যদি একেবাৰে প্ৰীলিমিনাৰী ষ্টেজ মানে প্ৰাথমিক শিক্ষাৰ পৰাই উচ্চ শিক্ষালৈকে যদি বিভিন্ন যদি কৌশলগত দিশ থাকে এতিয়া যিহেতু কম্পিউটাৰৰ যুগ হৈছে কম্পিউটাৰৰ যুগততো মানুহে বিভিন্ন দিশত আগবাঢ়ি গৈছে আমাৰ যিবিলাক এতিয়া বিজ্ঞান প্ৰযুক্তিৰ যিবিলাক মানে কৌশলগত যিবিলাক পদ্ধতি সেইবিলাক যদি পঢ়ি থকা জীৱনতেই যদি তেওঁলোকে পালেহেঁতেন সেইবিলাকৰ বিষয়ে তেওঁলোকে জানিব পাৰিলেহেঁতেন তেতিয়া সিহঁতৰ চিন্তা ধাৰা বেলেগ হ'লহেঁতেন তে সিহঁতে সেই দিশত আগুৱাই যাব পাৰিলেহেঁতেন আৰু নিজেই নিজৰ ভৰিত থিয় দিব পাৰিলেহেঁতেন আই আই টি পঢ়িলে যিদৰে কাৰিকৰী কিছুমান কথা থাকে বা আই আই টি আই টি আই যিবিলাকে পঢ়ে আই টি আই যিবিলাকে পঢ়ে সিহঁতৰ যি যিদৰে কোনোবাই কিবা সেই কাঠ মিস্ত্ৰী শিকিব পাৰে মেকানিকেল শিকিব পাৰে এইবিলাক ব্যৱস্থা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটোত আজিকালি দৰকাৰ হৈ পৰিছে এইবিলাক আমিও নিজে ভুক্তভোগী হৈ পৰিছোঁ সেইবিলাক নাই কাৰণে আৰু কোনোবাই যদি অকলতো আমাৰ শিক্ষাগত অৰ্হতাতে শিক্ষাৰ দিশতে আগবাঢ়ি যাই পেলাই সেই শিক্ষাটোৱেই যে অকল শিক্ষকেই হ'ব বা চৰকাৰী বা বেংকত হওক চৰকাৰী অফিচ কাছাৰীবোৰত তেওঁলোকে যোগদান কৰিব তেনেকুৱাতো কথা নাথাকে কিন্তু বেলেগ কিছুমান দিশৰ আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটোত এতিয়া প্ৰয়োজন হৈছে যিটো মানে অভাৱ আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাটোত আমি দেখিব পাইছোঁ